হেল্ল' অঁ অঁ কোৱা খবৰ নাই মানে আছোঁ দিয়া অলপ এইকেইদিন বিজি আছিলোঁ মই সেই কাৰণে ফোন চোন কৰিব পৰা নাই নাই নাই আছে খবৰ কিয় নহ'ব আছে আছে খবৰ কিয় নহ'ব ক কি কচোন অঁ লগতো পোৱাই নাই

অঁ অঁ এতিয়াও একেই বোলো আৰু

অঁ আচ্ছা অঁ অঁ ঠিকেই অঁ সেইটো কৰিলে বেয়া নহয় বাৰু কিন্তু অলপ বতৰটোহে বেয়া কৰি আছে যে অঁ থাকে আজি প্ৰায় এমাহমানেই হ'ব এতিয়া বতৰটো তেনেকেই আছে অঁ ৰ'দটো নাই বাৰু

অঁ অঁ পাৰি যাব কালিতো বন্ধই আছে ৰবিবাৰ আছে যাব পাৰি বাকী কেইটাকো খবৰ কৰোঁ বাকী কেইটাক খবৰ দিব লাগিব তাকে কিবা কৰে যদি আৰু একো অসুবিধা নহয় যাব চাগে অঁ ভাল নালাগিব কৰবাত তিনি চাৰিজনীমান হ'লে ভালো লাগে গৈ পেলাই অঁ সেইয়েতো আৰু গ'লে মানে কথা বতৰা পাতিলেও ভাল লাগে দিয়াচোন

হেৰি কৰোঁ অঁ অঁ অঁ ঘৰৰ পৰা যদি আমি সোনকালে উলাই দিওঁ তেতিয়া আমি যাবও পাৰিম আগতে মন্দিৰৰ পৰা আহি আকৌ ইয়াতে যাব পাৰিম সোনকালে ঠিক আছে হ'ব দিয়া হেৰি কৰোঁ আমি ইহঁতক খবৰটো দিওঁ তাৰ পিছত যদি আৰু যাম কয় তেতিয়াহ'লে গোটেই কেইজনীয়ে যাওঁ আৰু যদি নাযাম কয় তেতিয়া আমি দুইজনীয়ে হ'লেও যাম আৰু ঠিক আছে অঁ অঁ মই জনাম দিয়া